আজিকালি আধুনিক পদ্ধতিত বিভিন্ন ধৰণৰ হেৰিবিলাক ওলাইছে কি বুলি কয় ভিটামিন টনিক তেনেকুৱাবিলাক ওলাইছে আগৰ নিচিনা সেই ধান চাউল খোৱাই কুকুৰা ডাঙৰ বা হাঁহ ছাগলী ডাঙৰ কৰিবলগীয়া নহয় গাখীৰ দিবৰ কাৰণেও গাখীৰ সৰহকৈ ওলাবৰ কাৰণেও এতিয়া দ দৰব ওলাইছে তাৰ লিভাৰ দৰব টনিক ভিটামিন এইবিলাকে তাপিছতে কুকুৰা হাঁহক দিবলৈ লিকচেন তাৰপিছতে ভালেমান ধৰণৰ আছে মানে এইবোৰ মই এতিয়া নামবোৰ বিশেষকৈ মনত নাই পাহৰি গৈছোঁ তাৰপিছতে আকৌ এইবিলাক দিলে মানে ধৰিলওক হাঁহ কুকুৰাকো যদি খোওৱা হয় সোনকালে ডাঙৰ হয় গৰু ছাগলীক খোৱালে মানে সোনকালে ডাঙৰ গৰু গায়ে মানে গাখীৰ সৰহকৈ দিয়ে উৎপাদনটো বেছি হয় তাপিছতে হাঁহো এতিয়া কুকুৰাকেইটা বইলা দানা বিশেষকে খোৱালে মানে সোনকালে ডাঙৰ হয় সোনকালে বিকিব পাৰি তাৰপৰা আমি যথেষ্টখিনি সোনকালে উপাৰ্জনটো পাওঁ লছ যেনেকৈ হয় ধৰিলওক পাওঁ সেনেকৈ পফিটো হয় আমাৰ গাহৰি পুহিলেই ধৰিলওক সেই তেনেকৈ ধৰিলওক উন্নত জাতৰ হাঁহ বজাৰত কিনিবলৈ পোৱা যায় সেনকা খলিহৈ তাৰপিছতে আকৌ এইবোৰ কিবা মই নামবোৰ পাহৰিছোঁ এইবিলাক খোৱালে মানে গাহৰি সোনকালে ডাঙৰ হয় সেইবিলাক খোৱাইয়ো আমি গাহৰি সোনকালে আগতে ধৰিলওক ছ ষোল্লমাহ দহ পোন্ধৰমান পুহিবলগীয়া হৈছিলে এতিয়া আমি আঠ ন মাহতে গাহৰি বিকিব পাৰোঁ উন্নত জাতৰ দানা খোৱাই গাখীৰতো ধৰিলওক আগতে যেনেকৈ এক লিটাৰ গাখীৰ দিছিলে সেনেকুৱা গৰুৱে আজি উন্নত জাতৰ বৈজ্ঞানিক পদ্ধতিত এতিয়া সাৰ ভিটামিন টনিক এইবিলাক খোৱাই এক লিটাৰৰ ঠাইত আমি তিনি লিটাৰ চাৰি লিটাৰ গাখীৰ উলিয়াব পাৰিছোঁ সেই তেনেকৈ আৰু